গল্পৰ জৰিয়তে এখন সমাজৰ বাস্তৱ ছবি আমাৰ সমাজত জিলিকি উঠে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা মিত্ৰদেৱ মহন্ত ভৱেন্দ্ৰনাথ শইকীয়া আদি বহুতো লেখকৰ গল্প পঢ়িছোঁ যদিও তাৰ ভিতৰত এটি মোৰ হৃদয়স্পৰ্শী গল্প হৈছে অৰুপা কলিতা অৰুপা পাতিয়াংগা কলিতা বাইদেউৰ মৰুভূমিত মেনকা মৰুভূমিত মেনকা গল্পটোৰ জৰিয়তে অসমীয়া সমাজত সেই অৱলা নাৰীসমূহৰ যিখিনি সমস্যা দৈনন্দিন জীৱনৰ যিখিনি সমস্যা এতিয়াও যিদৰে সেই নাৰীসকল কিছুমান সুবিধাৰ পৰা বঞ্চিত হৈ আছে সেইসমূহ সুন্দৰূপত প্ৰতিফলিত কৰিছে মৰুভূমি যিহেতু তাত কোনো ধৰণৰ পানী বা জলবায়ু পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ সেই মৰুভূমিত থকা নাৰীসকলৰ তেওঁলোকৰ দৈহিক অৱয়ব তেওঁলোকৰ যিখিনি স্ত্ৰীৰ প্ৰসৱ বেদনা মাহেকীয়া অৱস্থা আদি সকলোখিনি কিদৰে তেওঁলোক জৰ্জৰিত হৈ আছে তাৰ একে সুন্দৰ চলচ্চিত্ৰ কলিতা বাইদেৱে আমাৰ মাজত দাঙি ধৰিছে এই গল্পটো মোৰ এইবাবেই অতি আপোন কাৰণ মই নিজেও এগৰাকী নাৰী আৰু সেইবাবে নাৰীসকলক জন্মৰ পৰা মৃত্যুৰ সময়লৈকে যিখিনি যান্ত্ৰনা যিখিনি প্ৰসৱ বেদনা যিখিনি মাহেকীয়া ঋতু ঋতুস্ৰাৱ তেওঁলোকৰ মাজত চলি থাকে সেইখিনি আমি অনুভৱ কৰিব পাৰোঁ তাতে মৰুভূমি নাৰীসকলৰ মাজত তেওঁলোকৰ যিখিনি দৈহিক অৱয়ব তেওঁলোকৰ সেই খাদ্যৰ অভাৱ তেওঁলোকৰ সেই মাহেকীয়াৰ চক্ৰত তেওঁলোকৰ যিখিনি ঋতুস্ৰাৱ হয় সেইখিনি তেওঁলোকে মানে পুৰুষ সমাজৰ পৰা ঢাকি ৰাখিবলৈ বাবে তেওঁলোকৰ যিখিনি প্ৰচেষ্টা বা তেওঁলোকৰ যিখিনি অকামিলা সেইসমূহ সুন্দৰ ওপৰত প্ৰতিফলিত হৈছে বৰ্তমান আমি দেখিবলৈ পাওঁ যে আজিকালিও আমাৰ সমাজ ব্যৱস্থাত সেই মাহেকীয়া সমস্যাটোক প্ৰায়খিনি লোকে এতিয়াও বিজ্ঞানসন্মত হৈছে যদিও কিছু কিছু ক্ষেত্ৰত তেওঁলোকক অৱহেলা কৰা দেখা যায় কিন্তু সেই মৰুভূমি মেনকা গল্পটোৰ জৰিয়তে ঋতুস্ৰাৱ যে এটি পিয়'ৰ বা এটি পৱিত্ৰ বস্তু তাক অতি সুন্দৰ ওপৰত প্ৰতিফলিত কৰিছে ঋতুস্ৰাৱৰ সময়ত এগৰাকী নাৰী যে অৱহেলা হৈ থাকিব নালাগে তেওঁলোক যে সেই সময়ত বেছি পৱিত্ৰ তাক অতি সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে তেওঁলোকক সেই এটি দলৰ গল্পটোত উল্লেখ থকা মতে তেওঁলোকৰ এটি চিকিৎসকৰ দলে তাত সেই মৰুভূমিত গৈ তেওঁলোকৰ সেই শিবিৰ পাতি তাত নাৰীসকলৰ সজাগতাৰ বাবে যিখিনি প্ৰচেষ্টা হাতত লৈছিলে সেয়া সঁচাকৈ শলাগ ল'বলগীয়া মোৰভূমি মেনকাত সেই নাৰীসকলৰ তেওঁলোকৰ দৈহিক অৱয়বৰ যিখিনি ছাল সুঁতৰা সুঁতৰি হৈ গৈছিল তেওঁলোকৰ খাদ্য অভাৱ লগতে সেই ঋতুস্ৰাৱৰ সময়ত তেওঁলোকৰ ঘৰৰ বা পৰিয়ালত বা সমাজত তেওঁলোকৰ যিখিনি কংক্ৰিত মানসিকতা পুৰুষ সমাজ বা আদিকে ধৰি তেওঁলোকৰ নাৰীয়ে নাৰীক কৰা যিখিনি শত্ৰুতা বা নাৰীয়ে নাৰীক কৰা যিখিনি অবহেলা তাক সুন্দৰ ওপৰত প্ৰতিফলিত কৰি ওলাইছে তেওঁলোকৰ যিটো চিকিৎসক দল তালে গৈছিলে তাত তেওঁলোকে এখনি সজাগতা সভা পাতি সেই নাৰীসকলক তেওঁলোকৰ সেই সত্ত্বাটো বা তেওঁলোকৰ সেই সত্ত্বাখিনি জাগ্ৰত কৰিবৰ বাবে তেওঁলোকৰ যিখিনি প্ৰচেষ্টা সেইখিনি সঁচাকৈ শলাগ ল'বলগীয়া মৰুভূমি মেনকাৰ যিখিনি চিকিৎসক দলৰ তাত দুগৰাকী নাৰী আছিলে আৰু তাত এজন চিকিৎসক আছিলে তেওঁলোকে সেই নাৰীসকলক গাঁৱৰ সভা পাতি বা সমাজ পাতি তেওঁলোকৰ যিখিনি খোৱা খাদ্য বা ঋতুস্ৰাৱৰ সময়ত তেওঁলোকৰ যিখিনি ল'বলগীয়া সাৱধানতা আদি সকলোখিনি সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছিল আৰু তেওঁলোকক এখনি সজাগতা সভা পাতি কেনেদৰে আমি এইটো সময়ত ল'ব লগা সাৱধানতা আৰু ঋতুস্ৰাৱসমূহ আমি কেনেদৰে শোষণ বা তেওঁলোক মানে অন্যৰ জৰিয় বেলেগৰ জৰিয়তে মানে সেইটো যে স্বাস্থ্যত মানে অভাৱনীয় সমস্যাৰ সৃষ্টি নকৰে তাৰ বাবে আমি সেইখিনি সময়ত কেনেধৰণে নিজৰ স্বাস্থ্যৰ যতন লোৱা তেওঁলোকৰ খাদ্য সংগ্ৰহ কৰা বা খাদ্য গ্ৰহণ কৰা সেই সকলোখিনি অতি সুন্দৰ ওপৰত প্ৰতিফলিত কৰিছে যিহেতু গল্পৰ জৰিয়তে এখন সমাজৰ সঁচা মিছা প্ৰতিচ্ছবি আমাৰ সমাজত দাঙি ধৰিব পাৰি যিহেতু গল্প যিদৰে সমাজৰ দাপোন স্বৰূপ দিৰে সমাজ অবিহনেও গল্প জীয়াই থাকিব নোৱাৰে অৰুপা পাত্যংগীয়া কলিতা বাইদেউৰ গল্পসমূহ মৰুভূমি মেনকা সঁচাকৈ এক উল্লেখণীয় আৰু শলাগ ল'বলগীয়া গল্প কিয়নো নাৰীৰ অবিহনে এখন সমাজৰ সৃষ্টিৰ কথা পাব নোৱাৰি নাৰীৰ মূলতে এখন সমাজ সৃষ্টি হয় আৰু সেই নাৰীসকলক বৰ্তমান আদিম অৱস্থাৰ পৰা বৰ্তমান সময়ত বিজ্ঞানসন্মত অৱস্থাটো যে নাৰীসকল এতিয়াও অৱহেলা হৈ আছে তেখেতৰ গল্পটোৰ জৰিয়তে আমি সুন্দৰ ওপৰত দেখিবলৈ পাওঁ কিয়নো আজিকালিও দেখিবলৈ পোৱা গৈছে যে মানুহে ঋতুস্ৰাৱৰ সময়ত ঘৰতে হওক বা পৰিয়ালতে হওক বা সমাজতে হওক মানুহসকলক মানে সেই মহিলাসকলক নীচ চকুৰে কৰি চোৱা হয় যাৰ ফলত মহিলাসকলে প্ৰায়খিনি ক্ষেত্ৰতে মানে সমস্যাৰ সন্মুখীন হ'বলৈ ধৰে মানে এনেকুৱা ধৰণৰ দেখাবলৈ যায় যে ঋতুস্ৰাৱৰ সময়ত সেই মহিলাগৰাকী অপবিত্ৰ হৈ বা মহিলাগৰাকী কোনো এটা পৱিত্ৰ কৰ্মত জড়িত হ'ব নোৱাৰে কিন্তু সেই বা মৰুভূমিত মেনকা গল্পটোৰ জৰিয়তে বাইদেউৱে স্পষ্টভাবে উল্লেখ কৰিছে যে এই সময়ছোৱাত আমাক জিৰণী লোৱা বা এই সময়ছোৱাত আমি স্বাস্থ্যৰ যতন অতি সুন্দৰভাৱেহে ল'ব লাগে কিয়নো ইয়ে হৈছে আমাৰ এটি দৈহিক বা মানসিক মানৱ অৱস্থাত এইটো এটা পাৰস্পৰিকভাৱে চলা এটা ক্ৰিয়া কিয়নো এই ঋতুস্ৰাৱৰ জৰিয়তে সন্তান সম্ভৱ বা সন্তান প্ৰসৱ হোৱা আদি সকলোখিনি ক্ষেত্ৰতে এগৰাকী মহিলাক সহায় কৰে আৰু ঋতুস্ৰাৱৰ সময়ত আমি এতিয়া বৰ্তমান সমাজত যিখিনি ব্যৱহাৰ কৰোঁ চেফটি পেড কিন্তু মৰুভূমিত মেনকা এনেকুৱা গল্পটোৰ জৰিয়তে তেখেত চিকিৎসকৰ দলটো যোৱাৰ আগতে তেওঁলোকে তাত মানে তেওঁলোকৰ যিখিনি মানে সেই ঋতুস্ৰাৱখিনি মানুহৰ মাজত বা তেওঁলোকৰ মাজত মানে সেইখিনিত নাইকিয়া কৰিব বাবে তেওঁলোকে বিভিন্ন ধৰণৰ কাপোৰ ব্যৱহাৰ কৰিছিলে বা বিভিন্ন ধৰণৰ লেতেৰা বস্তু ব্যৱহাৰ কৰিছিলে যাৰ ফলত তেওঁলোকে মানে তেওঁলোকৰ স্বাস্থ্যত অৱনতিহে ঘটিছিলে তাৰ পৰাই কোনো সুফল পোৱা নাছিলে কিন্তু যেতিয়া সেই চিকিৎসকৰ দলটোৱে তেওঁলোকৰ ওচৰলৈ গৈ পেলাই সেই সজাগতা সভাখন পাতিলে তেওঁলোকে সেইখিনি জানিলে যে এই সময়ছোৱাত আমি কি খাদ্য গ্ৰহণ কৰিব লাগে বা আমি কেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ আমাৰ লগতে আন দহজনী ছোৱালীক আমি উপকৃত কৰিব পাৰোঁ আদি সকলোখিনি কথা অতি সুন্দৰ ওপৰত প্ৰতিফলিত কৰিছে অকল যে তাত গল্পটোত অকল যে ঋতুস্ৰাৱ বা তেওঁলোকৰ সেই প্ৰসৱবেদনা আদি সেই উল্লেখ আছে তেনেকুৱা কথা নহয় তাত এগৰাকী নাৰীৰ এখন সুন্দৰ চৰিত্ৰ জীৱনৰ চৰিত্ৰ মানে সুন্দৰ ওপৰত প্ৰতিফলিত কৰি গৈছে যিহেতু মই বাৰে বাৰে কৈছোঁ যে গল্প হৈছে এখন সমাজৰ বাস্তৱ ছবি আৰু গল্পৰ জৰিয়তে আমি কোনো এটা কথা স্পষ্টভাৱে ক'ব নোৱাৰি সেই গল্পৰ জৰিয়তে আমি সমাজখনত সেই বাস্তৱ ছবিখন উদঙাই দেখাব পাৰোঁ যাৰ জৰিয়তে সমাজৰ অশিক্ষিত বা শিক্ষিত দুই শ্ৰেণীৰ লোকৰে লাভাম্বিত হ'ব পাৰে ঠিক সেইদৰে মৰুভূমিৰ মেনকা গল্পটোৰ এটা এটা সৰু উদাহৰণে কিয়নো এখন সমাজত অকল যে মৰুভূমিতে সেইটো কথা চলি আছে এনেকুৱা কথা নহয় বৰ্তমান আমাৰ সমাজতো প্ৰায় ক্ষেত্ৰতে সেই ঋতুস্ৰাৱৰ সময়ত মহিলাসকলক কৰা তেওঁলোকক কৰা অত্যাচাৰ বা তেওঁলোকক দিয়া অপমান আদি এতিয়াও বৰ্তমান সময়তো চলি আছে বিজ্ঞানসন্মত ভাবে বিভিন্ন ধৰণৰ পেড বা ষ্ট্ৰেফি ব্যৱহাৰ হৈছে যদিও এতিয়াও আমাৰ সমাজত সেই মহিলাসকলক ঘৃণা চকুৰে চায় বা তেওঁলোকক সেই সময়ছোৱাত অপবিত্ৰ বুলি গণ্য কৰে কিয়নো তেওঁলোকে এতিয়াও সহজভাৱে এই ব্যৱস্থাটো ল'ব পৰা নাই বিভিন্ন ধৰণৰ চিকিৎসকৰ দলে বাৰে বাৰে কৈছে যদিও কলিতা বাইদেউৰ সেই মৰুভূমিত মেনকা গল্পটোত উদাহৰণ আছে যদিও এইসমূহ যে প্ৰায়ভাৱেই আমাৰ সমাজৰ পৰা নাইকিয়া হৈছে সেই কথা ন দি ক'ব নোৱাৰোঁ কাৰণ মৰুভূমিত মেনকাৰ দৰে আমাৰ সমাজতো আজিও বিভিন্ন ক্ষেত্ৰত নাৰীসকল অৱহেলিত হোৱা দেখিবলৈ পোৱা যায় মই নিজে এগৰাকী নাৰী হৈ অৰুপা পত্ৰেংগীয়া কলিতা বাইদেউৰ মৰুভূমিত মেনকা গল্পটো মোৰ অতিকৈ আদৰণীয় আৰু আকৰ্ষণীয় কিয়নো নাৰীয়ে নাৰীৰ মূল বুজি নাপালে আজিৰ সমাজ ব্যৱস্থাত নাৰী যে স্থবিৰ ৰ'ব তাক কোনেও দিহাই ক'ব নোৱাৰে কিয়নো নাৰীয়ে নাৰীক সন্মান কৰিব লাগিব আৰু নাৰীয়ে নাৰীৰ জৰিয়তে এখন নাৰী আৰু পুৰুষৰ সেই নাৰীৰ মূলতে মানে নাৰীয়ে হৈছে সৃষ্টিৰ মূলতে আৰু নাৰী অবিহনে এখন সমাজ এখন পৰিয়াল এখন ঘৰৰ কথা কল্পনা ক'ব নোৱাৰি কিয়নো নাৰী হৈছে এগৰাকী মমতাময়ী নাৰী আৰু নাৰীৰ জৰিয়তে সন্তান সম্ভৱা হ'ব পাৰে সন্তানে এখন পৃথিৱী দেখিব পাৰে আৰু নাৰী অবিহনে এই ব্যৱস্থা সদায় স্থবিৰ হৈ ৰ'ব মৰুভূমিত মেনকা গল্পটো মোৰ আটাইকেইজন গল্পকাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া মিত্ৰদেৱ মহন্ত আদি সকলোসমূহ গল্প পঢ়িছোঁ যদিও মোৰ এই গল্পটোৱে মৰুভূমিত মেনকা গল্পটোৱে মোৰ হৃদয়ত সাঁচ পেলাই গৈছে কিয়নো মই নিজেও এগৰাকী নাৰী আৰু তেওঁ গল্পৰ ভাষাৰ যি লিখনি যিখিনি সহজ সৰল পাঠক সমাজৰ মাজত তেওঁ সঁচাকৈ আদৰণীয় আৰু তেওঁৰ গল্প যি তাত ব্যৱহাৰ কৰা তেওঁলোকৰ যি ঠাঁচ বা সুৰ লয় আদি সকলো আকৰ্ষণীয় সেয়েহে মই আকৌ ক'ব বিচাৰোঁ যে মৰুভূমিত মেনকা গল্পটো মোক সকলোতকৈ আদৰৰ